অঁ হেৰি এই বিশ্বনাথ চাৰিআলি ৰূপহী দোকানখন হয়নে অঁ মোৰ মানে কাপোৰ এযোৰ কিনিবলগীয়া আছিলে তাকে সুধিছোঁ আৰু কেনেকুৱা কুৱালিটীৰ কাপোৰ আহিছে এতিয়া অকণমান জনাব পাৰিব নেকি মই এই চতিয়াৰ পৰা কৰিছিলোঁ কাপোৰ মানে মোক মুগাৰে লাগিছিলে বাৰু এতিয়া কেনেকুৱা কুৱালিটীৰ আছে তাকে জানিব বিচাৰিছিলোঁ আপোনাৰ পৰা হয় অঁ মোক মিডিয়ামটো ক' দিলেই হ'ল আৰু এতিয়া দাম কেনেকুৱা বাৰু সেইবিলাকৰ অঁ হয় নেকি অঁ অঁ ঠিক আছে যাম বাৰু মই অঁ অঁ ঠিক আছে যাম বাৰু মই কিন্তু হেৰি দামটো অকণমান কমাই মেলি কিবা এটা হেৰি কৰিব আৰু কাৰণ আপোনাক ফোন কৰি কৰি মই জনাইছোঁ ইয়াৰ পৰা কাষ্টমাৰো পঠিয়াইছিলোঁ আপোনাৰ তালৈ

অঁ অঁ ঠিক আছে যাম বাৰু দিয়ক অঁ অঁ